কৰ্মত ভুল মানে ক'বলৈ গ'লে ভুল নকৰাকেতো শিকাতো বৰ কঠিন কাম কৰোঁতে ভুল হ'বই আৰু মোৰো ঠিক হৈছে নোহোৱাকৈ থকা নাই বহুত কিছুমান ভুল কৰিছোঁ কৰি পেলাই শিকিছোঁ কৰি কৰিয়েই শিকি ভুল কৰি কৰিয়েই শিকি আজি আহি পেলাই এই পৰিস্থিতিত উপনীত হৈছোহি আৰু ভুল নকৰিলেনো কেনেকৈ শিকিম কিন্তু তথাপিতে তথাপিতো গুৰুত্ব গুৰুত্বপূৰ্ণ কিছুমান ভুল জীৱনত কৰিছোঁ যাৰ পৰা ভালদৰে শিক্ষা লৈছোঁ উদাহৰণস্বৰূপে ক'ব পাৰোঁ ব্যৱসায়ৰ ক্ষেত্ৰত যেতিয়া মই দুহেজাৰ এঘাৰ বাৰ চনত ব্যৱসায় কৰি আছিলোঁ ব্যৱসায় কৰোঁতে বৰ ডাঙৰ কেইটামান ভুল মই কৰিছিলোঁ যাৰ পৰা মই বহুতখিনি শিকিছোলোঁ বহুত ঠেকাও খাইছিলোঁ মই এটা ব্যৱসায় কৰিছিলোঁ যিটো ব্যৱসায়ে আচলতে মই হাত দিব নালাগিছিলে সেই ব্যৱসায়টোত কিন্তু মই হাত দিলোঁ আৰু দি পেলাই ব্যৱসায়টোৰ পৰা মই যথেষ্টখিনি লোকচানৰ সন্মুখীন হ'লোঁ আৰু যিটো ব্যৱসায়ত মোক হাত দিবলৈ মোৰ আত্মীয় যিমানখিনি মানুহ আছিলে সকলোৱে হাক দিছিলে মই তেখেতলোকৰ কথা আওকাণ কৰিয়েই মই ব্যৱসায়টোত হাত দিলোঁ হাত দিয়াৰ পিছত লগত যিজন মোৰ পাৰ্টনাৰ আছিলে তেখেতে মোক বৰ বেয়াকৈ মানে ঠেলা মাৰি দিলে লোকচানৰ মুখলৈ আৰু তেখেতৰ লগত ব্যৱসায় কৰিবলৈ আচলতে তেখতক যিসকলে চিনি পায় সকলোৱে হাক দিছিলে মানুহজন প্ৰৱঞ্চক টাইপৰ মানুহ আছিলে কিন্তু কাৰো কথা নুশুনি মই তেখেতৰ লগত পইচাৰ আশাত পইচাৰ লোভত ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিলোঁ আৰম্ভ কৰাৰ পিছতে মই বহুতখিনি সমস্যাৰ সন্মুখীন হ'লোঁ আৰু লগতে লোকচানৰ বহুতখিনি সন্মুখীন হ'লোঁ আৰু তেতিয়াই শিকিলোঁ বহুতখিনি বস্তু যে কেনে ধৰণে কি বা কাম কৰিলে কি হয় সদায় ভাল কৰ্মৰ পৰিণতি ভাল হয় বেয়া কৰ্মৰ পৰিণতি বেয়া হয় গৰু ঘৰৰ গৰু বিক্ৰী কৰিও এটা সময়ত মই পইচা দিছিলোঁ সেই ব্যৱসায়ত সেই ব্যৱসায়ৰ কাৰণে পইচা দি গৰু বেচি পইচা দি উদ্ধাৰ হৈছিলোঁ তেনেকুৱা পৰ্যন্ত পৰিস্থিতি লৈকে যাবলগীয়া হৈছিল কিন্তু সেই পৰিস্থিতিবিলাকৰ যে সন্মুখীন হ'লোঁ সন্মুখীন হোৱাৰ কাৰণেই পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ মই নিজকে প্ৰস্তুত কৰিব পাৰিলোঁ যিকোনো পৰিস্থিতিত গতিকে কৰ্মত ভুল হ'বই হোৱাতো স্বাভাৱিক কিন্তু ভুলৰ পৰাই আমি শিকিব লাগিব আৰু শিকি পেলাই আগলৈ আমি শুদ্ধকৈ কাম কৰিব লাগিব